নতুন ৰেচিপিসমূহ বনাবলৈ মই চ'নি টি ভিত দিয়া চঞ্জিপ কাপুৰৰ এটা কুকিং শ্ৱ' আছে সেইটো চাওঁ সেইটো তেওঁ কাৰণ তেওঁ সেইটো খুব ভাল কিছুমান ৰেচিপি বনাবলৈ শিকায় কাৰণ তেওঁ এজন নিজেই বহুত ভাল কুক হয় আৰু ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ ইউটিউব চেনেল থকা যেনে যিবিলাক ইউটিউবাৰ আছে তেওঁলোকে বহুত ধুনীয়া ধুনীয়া কিছুমান নতুন নতুন ৰেচিপি বনাবলৈ শিকায় সেইখিনি চাওঁ কাৰণ তেওঁলোকে কিছুমান নতুন নতুন ধৰণৰ ৰেচিপি আৱিষ্কাৰ কৰে আৰু বনাবলৈ চেষ্টা কৰে যিখিনি খুব সোৱাদেচ সোৱাদযুক্ত হয় সেইবাবে তেওঁলোকৰ সেই বিভিন্নধৰণৰ অনুষ্ঠান বা টি ভি শ্ব' ইউটিউব শ্ব' এইবিলাক কুকিঙৰ সেইবিলাক মই চাওঁ